অঁ হেল্ল' অঁ আছিলে আছিলে অঁ কাইলৈ স্কুল বন্ধ কাইলৈ যাম তেতিয়াহ'লে কেইটামান বজাত যাম বাৰু অঁ হ'ব হ'ব তেতিয়া মই মানে ঘৰৰ পৰা বেগ চেগ লৈ যাম তাত আকৌ বেগ কিনি পইচা খৰচ নকৰোঁ তাতে বস্তু বহুত আনিব লাগিব অঁ অঁ তাৰ বস্তুখিনি ভাল অঁ অঁ অঁ হয় হয় মই আনিব লাগিব অঁ মই আকৌ ইহঁতলে বস্তু কেইটামান আনিব লাগিব আমাৰ ইহঁতৰ স্কুল চেণ্ডেল নাইকিয়া হৈছে অঁ অঁ হ'ব দিয়া সুবিধা হ'ব দুইজনী একেলগে গ'লে ভাল হ'ব দেই অঁ হ'ব হ'ব তেন্তে আমাৰ বজাৰ কৰা সুবিধা হ'ব আমি ঠিক থাককে বস্তুকেইটা ল'ব পাৰিলে আৰামত কাম কৰিব পাৰিম অঁ উলায় যাম নহ'লে হ'ব মোক ফোন কৰি দিলেই মই গুচি যাম অঁ অঁ অঁ হ'ব হ'ব আমি অঁ সোনকালে যাব লাগিব নহ'লে আকৌ পইচা পাতিবোৰ অন্ত হৈ থাকিব থাকোতেই বজাৰটো কৰি লৈ আহোঁগে অঁ অঁ অঁ অঁ হয় হয় অঁ যাম যাম যাম অঁ হ'ব হ'ব